আমাৰ ওচৰত ডাঙৰ নদী বুলি ক'লে ব্ৰহ্মপুত্ৰ আছে আৰু এখন ভোগদৈ নৈ বুলি আছে সেই দুখনেই ডাঙৰ নদী আছে হয় আৰু আৰু সেই দুখন ডা আপুনি ধৰি লওক ব্ৰহ্মপুত্ৰত যদি মাছ ধৰিবলৈ যায় ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গ'লে আপুনি বৰশী টোপাবলৈ হ'লে আপুনি এটা সৰু সৰু মাছ পা পোৱা যায় বা ডাঙৰ মাছো পায় ডাঙৰ মাছ খুব বৰশীত কম লাগে ডাঙৰ মাছ ডাঙৰ জাল পাতিব লাগিব জাল পাতি আপুনি ধৰিব লাগিব মাছটো ধ পা পাতি থৈ অহা পিছত আপুনি বা এদিনৰ পিছত বা ছঘণ্টা সাত ঘণ্টাৰ পাছত গৈ আপুনি জাল চাব চাব ফাঁচীজাল বুলি কয় সেইখনক ফাঁচীজালখন আপুনি চাব লাগিব তাত যদি ডাঙৰ মাছ পৰে আপুনি নাৱত আনি আকৌ তাৰ পৰা আপুনি বজাৰলৈ লৈ আহিব লাগিব তাৰপিছত কিন্তু ভোগদৈখন ওচৰতে আছে টাউনৰ ওচৰতে আছে ভোগদৈখনত আপুনি ধৰিবলৈ গ'লে আপুনি খেৱালী জাল বা খে কিছুমানে শেৱালী জাল বুলি কয় বা টঙী জাল বা টনা জাল যিকোনো জালে বা ফাঁচীজালে সৰু সৰু মাছ পোৱা যায় ভোগদৈ ওচৰত ভোগদৈ নৈত আৰু সেই মাছবোৰ সাধাৰণতে ডাঙৰ বজাৰ বুলি ক'লে ওচৰতে আমাৰ এখন ডাঙৰ তৰাজান মাছৰ বজাৰ আছে মাছৰহাট মাছৰ বজাৰ আছে সেই দুখনলৈ আনিবলৈ হ'লে আপুনি যদি আপুনি ব্ৰহ্মপুত্ৰত হয় তেনেহ'লে আপুনি গাড়ী বা তেনেকুৱা কিবাই আনিব লাগিব মাছ কিন্তু তো যদি ভোগদৈখনত ধৰে তেনেহ'লে আপুনি মাছকেইটা ধৰি আপুনি বজাৰলৈ পতককৈ ধৰি লওক আপুনি পাঁচশ মিটাৰে নহয় খোজেৰেও লৈ গুচি আহিব পাৰে সিমানে আৰু মাছৰ বজাৰ সেইকেইখনে মাছৰ বজাৰ যোৰহাটত ডাঙৰ তৰাজান মাছৰ বজাৰ আৰু এইপিনে আপোনাৰ মাছৰহাট মাছৰ বজাৰ এই দুখনে যোৰহাটত সকলোতকৈ ডাঙৰ মাছ বজাৰ মানে ইয়াত সকলো ধৰণৰ মাছ পোৱা যায় আৰু ডাঙৰ ডাঙৰ মাছ আৰু তেনেকৈয়ে মাছ ধৰা হয়